আমি সৰুৰে পৰাই নিজে আৰ্ট কৰিয়েই বা নিজে বনাই কাৰ্ড উপহাৰ দিওঁ নিজৰ বন্ধু বা বান্ধৱীক আমি নিজৰ হাতৰেই দিওঁ বজাৰত পোৱা বস্তুবিলাকতকৈ নিজে যেতিয়া বনাই দিয়া হয় তাত বহুত মৰম থাকে নিজৰ আবেগ অনুভূতি তাতেই সোমাই থাকে যেতিয়া এখন তেনেকৈ কাৰ্ড দিয়া হয় যাক দিয়া হয় তেওঁ বহুত ভাল পায় আৰু আমি নিজেও বহুত সুখী হও যে আমি নিজে কিবা এটা বস্তু নিজ হাতেৰে বনাই দিবলৈ পাৰিছোঁ আৰু যেতিয়া সেইবোৰ বস্তু বহুত দিনৰ পিছতো দেখা যায় তেতিয়া ব আৰু বহুত বেছি আবেগিক হৈ পৰোঁ কাৰণ আমি নিজে বনোৱা বস্তুবোৰৰ মূল্য বহুত বেছি নিচিনাই লাগি থাকে যি যিহেতুকে আজিৰ যুগত তেনেকৈ কোনেও নিজে বনাই বস্তু নিদিয়ে আমি যেতিয়া নিজ হাতেৰে কিবা এটা অংকণ কৰ অংকণ কৰোঁ তাত আমাৰ মনৰ পৰাই আমি বস্তুটো বনাওঁ সেইটো তাত বহুত কিবা কিবি সোমাই থাকে এটা যেতিয়া পেইন্টিং কৰা হয় বা নিজৰে কিবা এটা বনোৱা হয় তাত আমাৰ নিজৰ মৰম তা সোমাই থাকে তাত তাৰ উপৰিও তাত আমাৰেই বহুত কিবা কিবি সোমাই থাকে যাক দিয়া হয় তেওঁ সেইবোৰ যেতিয়া বুজি পাব তেতিয়া আৰু বহুত বেছি ভাল লাগে